মই নামঘৰলৈ গৈ খুব ভাল পাওঁ ভকতৰ সঙত ফুৰি ভাল পাওঁ ভকত বৈষ্ণৱ লগ পালে মনটো আনন্দ লাগে তাত হৰি কথা সকলো ওলাই হৰি কথা পাতে তাত কিতাপ শুনি ভাল লাগে আৰু তেখেতলোকে ভঙাই পুতি শৰীৰৰ কথা কৈ যায় আনন্দ লাগে থাকি ঘৰত থাকিলে মনটো ভাল নেলাগে গোটেই বিষে কঁপে জ্ৱৰে বেৰি ফুৰি ধৰা নিচিনা লাগে নানা চিন্তা আহে সেই চিন্তাৰ এৰি মই কি কৰোঁ হৰি নামঘৰলৈকে যাওঁ নামঘৰত ভকত বৈষ্ণক লগ পাম তেখেতলোকৰ কথা শুনি মন ভাল লাগিব আনন্দ হৈ তাতে একান্ত মনে ভকতৰ কথা শুনি হৰি মন্দিৰতে বহি থাকোঁ আৰু মই মোৰ লগৰ বান্ধৱীসকলকো কওঁ তালৈ আমি নামঘৰলৈ যাওঁ নামঘৰত গৈ ভকত বৈষ্ণৱৰ মাজত হৰি কথা কিছুমান ওলায় আৰু সেইবোৰ কথা আমি শুনো আমাৰ গাত যিখিনি শৰীলত বেমাৰ থাকে সেইখিনিও দূৰ হয় যেন লাগে শ্ৰীকৃষ্ণৰ কথা শুনি বৰ আনন্দ লাগে আৰু কিমান যেন আনন্দ লাগে ভাল লাগে আমি সেইখিনি ক'ব নোৱাৰোঁ আৰু নামঘৰত সকলো কিতাপো শুনা হয় ভগত বৈষ্ণৱৰ কথাও শুনা হয় তাত আমি আৰু চাহ তামোল তেনেধৰণে কোনোবা এক সময়ত সেইটোও আমি যোগান ধৰোঁ তেখেতলোকক আমি শুদামুখে থাকিবলে নিদোঁৱে চাহ তাহ এনেকৈ যোগান ধৰোঁ ধৰি আকৌ আমি হৰি কথা শুনো তেনেধৰণে শুনি থাকি বৰ মনটো ভাল লাগে তাতো বহুত বস্তু ওলায় ঘৰত ভাত পানী নহ'লেও কিছুদিন চাৰি পাঁচদিন থাকিবলগীয়া হয় আজি চাহ ওলালে মিঠৈ ওলালে এনেকৈ পায়স ওলালে সেই তেনেধৰণে খাই কৰি আমি জীৱনটো তাতে কটাওঁ বৰ দুখী নিচিনা নেলাগে বৰ সুখী নিচিনাহে লাগে তাত যেন এনে আমি চিযৰকালে থাকি যাম নামঘৰত চিৰকালে ভকত বৈষ্ণৱ নাম প্ৰসাদ কৰি শুনি যাম আমি মনত যেন ৰাখি যাম তেনেধৰণেই লাগে তেনেধৰণেই চিন্তা আহে আৰু সেইটো কাৰণে আমি তেখেতলোকৰ লগতেই বেছি থাকোঁ আৰু আমি বান্ধ কিছুমান আমি নিজে থাকি ভাল পাইছোঁ ভাল পোৱাৰ কাৰণে আমাৰ লগৰ বান্ধৱীহঁতকো কওঁ যেন এনেকৈ আমি সোমাই থাকিব নালাগিব আৰু আমাৰ আমি হৰি কথা শুনা নামঘৰলৈ যোৱা সেইটোহে আমাৰ উচিত কথা বুলি আমি ভাবি লওঁ আমাৰ দুখ ভাগৰ যিখিনি লাগে সেইখিনি আমি পাহৰি যাওঁ আৰু দুটা কথা নেজানিলেও আমি শিকা হয় কোনোবা এদিনা সেই দুটা কথা আমি সকলোৱে গোপিনীসকলে লগ লাগি প্ৰকাশ কৰা হয় বুজোৱা হয় শুনা হয় সেইটো কথা আজি শৰীৰৰ বাক্য শুনিলে মন তাতো বহুত আনন্দ লাগে সেই আনন্দতে আমি সকলো লগৰ বান্ধৱীহঁতক লগ ধৰোঁ লগৰ বান্ধৱীহঁতো ওলাই যাবলৈ যায় গৈ এনেকৈ তেখেতলোকেও শুনেগৈ শুনি যেন কয় তেখেতলোকে হয় দেই আপুনি কোৱা কথাটো বৰ ভাল আপুনি নামত বহি থাকিলে কিহে ক'লৈও মনত নপৰে আৰু চিন্তা ভাৱনা দূৰ হয় আৰু সেই চিন্তাটো ঘৰৰ বিষয় লৈ বা বেলেগ বিষয় ল'ৰা ছোৱালীৰ বিষয় লৈ হ'লেও মানে সেই চিন্তাটো দূৰ হয় মনলৈ নাহে তাত যদি আমি বহি থাকোঁ নামঘৰত ভগৱন্তৰ কথা শুনি থাকোঁ চৰ্চা কৰি থাকিব আমি শুনি থাকিম এনেকৈ বহি বৰ ভাল লাগে কিন্তু সেইটো কাৰণে সকলোৱে আগবাঢ়ি হৰিৰ কথা শুনিবলৈ সকলো যাব লাগে আজি আমাৰ অসমীয়াৰ মানুহৰ কৃষ্টিটো প্ৰভূ ভগৱন্তইহে ৰাখিব আজি আমাৰ কি কয়

অঁ সক সকলো সেই আমি ধৰ্মৰ কৃষ্টি ৰাখিবৰ কাৰণে উঠি অহা পৰ্যন্ত ল'ৰা ছোৱালীকো আমি সেইখিনি কথা শিকাই যাম বুলি ভাবিছোঁ সকলোৱেই ভগৱন্তৰ কথা তেনেধৰণে আজি কোনোবা ব্যক্তিজন ঈশ্বৰ কথা নুশুনাকৈ কোনোবা একাত অনবৰত ঘৰৰ বিষয় লৈয়ে বেলেগ বেলেগ বিষয় লৈ নানা চিন্তা ভৰাই লয় সেই নানা চিন্তাত তেওঁ একেবাৰে পাগল নিচিনা হৈ যায় এতিয়া যদি ঈশ্বৰৰ ঠাইলৈ গ'লহেঁতেন নামঘৰলৈ গ'লহেঁতেন এইখিনি যদি কথা শুনিলেহেঁতেন তেওঁ এনেকৈয়ে থাকিবলৈ কেতিয়াও নেলাগে